পূৰ্বজন্মৰ এটা নিয়ম আছিল যে গোবৰ পানী ছটিয়াই শুদ্ধ কৰা হয় এইটো আমাৰ এতিয়াৰ কথা নহয় আমাৰ পূৰ্বপুৰুষসকলে এইটো মানি আহিছে যে ঘৰৰ মানে মূল দুৱাৰ মুখখন যদি গোবৰ পানীৰে মানে মোচা যায় বা তাত গোবৰ পানী ছটিওৱা হয় তেতিয়াহ'লে বোলে শুদ্ধ হয় এইটো কিমান দূৰ সঁচা কিমান দূৰ মিছা এতিয়া আমি বৰ্তমান নৱপ্ৰজন্মই তাক নাজানোঁ বুলিয়েই ক'ব পাৰি কিন্তু মানি আহিছোঁ কাৰণ আমাৰ পূৰ্বপুৰুষসকলে সেই নিয়মটো কৰিছিলে আমি আমাৰ আজোককাহঁতৰ পৰা আইতাহঁতৰ পৰা আমাৰ মাহঁতৰ পৰা আমি এইবোৰ শিকি আহিছোঁ গতিকে আমি এতিয়াও এই নিয়মটো কৰোঁ কাৰণ কিয়নো গোবৰ মাটিৰে যেতিয়া মোচা যায় এটা শুদ্ধ হয় বুলি কয় গৰুৰ গোবৰত বহুত কিছুমান মানে হে বস্তু জড়িত হৈ থাকে যিখিনি আমি এতিয়া ইমান অনুভৱ কৰিব নোৱাৰোঁ আমি বুজি নাপাওঁ আৰু বৈজ্ঞানিক যুজত ধৰক সেইবোৰ ইমান নামানেও কিন্তু পূৰ্বপুৰুষৰ ৰীতি নীতি অনুসৰি এই বস্তুটো মানি অহা হৈছে আৰু এতিয়াও অৱশ্যে এইটো মানে সকলোৱে মানে কাৰণ পুৰণাক বাদ দি টো নতুনক সকলো ক্ষেত্ৰতে আকোঁৱালি ল'লেও নহ'ব পুৰণা পুৰণাই পুৰণা স্মৃতি থাকিবই লাগিব আমি মানুহবিলাক যিহেতু মানে যদিও নৱপ্ৰজন্মৰ মানুহ তথাকিতো আমি পুৰণাক বাদ দি চলিব নোৱাৰোঁ গতিকে আমি এতিয়াও মানে সেই গোবৰ পানীয়ে যেতিয়ালৈকে শুদ্ধ কৰা নাযায় তেতিয়ালৈকে আমাৰ মনটো ভাল নালাগে আৰু ব্ৰাহ্মীণসকলেতো গোবৰ পানীৰ সম্পূৰ্ণৰূপে ধৰক ব্যৱহাৰ কৰেই তেওঁলোকৰ সকলোতে গোবৰ পানী নছটিয়ালে কিবা এটা ধৰক কোনোবা মানুহ এজন মৰিলে তেওঁলোকৰ মানে তিনদিনৰ দিনাখনো গোবৰ পানী ছটিয়াব লাগিব প্লাছ এঘাৰ দিনৰ দিনাখনো তেওঁলোকে গোবৰ পানী গোবৰ পানী নছটিওৱালৈকে তেওঁলোকে শুদ্ধ নহয় ঠিক তেনেকৈ আমি সমলোৱে গোবৰ মাটিৰেহতি ঘৰৰ দুৱাৰ মুখখন যেতিয়া মোচোঁ আমাৰ নিজৰ মনটোৱে পৱিত্ৰ লাগে তাত পৱিত্ৰতা কিমান জড়িত হৈ আছে আমি হয়তো এতিয়া বুজাই মই আপোনালোকক ক'ব নোৱাৰিম কিন্তু এইটো আমি একেবাৰে আগৰ পৰাই জানি আহিছোঁ যে গতিকে এইটো মানে ইমানেই ভাল লাগে সেই গোবৰৰ গোন্ধকণ পালেহে যে কিবা এটা মানে ভাল লাগি যায় সেইটো মানে সঁচা একদম বাস্তৱ সত্য কাহিনী মানে যে গোবৰৰ গোন্ধকণ পালেহে যেন পৱিত্ৰতা এটা অনুভৱ কৰিব পাৰি বুজিছেনে কিন্তু এইটো মানে কিমান দূৰ সঁচা কিমান দূৰ মিছা সেইটো মই আপোনালোকক ন দি ক'ব নোৱাৰিম কিন্তু এইটো ক'ব পাৰোঁ যে পূৰ্বজন্মত চলি অহা ৰীতি নীতি এটা আমাৰ বৰ্তমান যুগতো চলি আহিছে আৰু হয়তো ভৱিষ্যতেও চলি যাব